অঁ নিশ্চয় মই ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ এইটো বিকম পাছ কৰাৰ পাছত বিকম মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ডিগ্ৰীত এডমিচন ল'লোঁ এইটো ডিগ্ৰী কমপ্লিট কৰাৰ পিছত মই চাকৰিৰ কাৰণে বৰ বিশেষ এটা মাথা নামাৰি পেলাই ব্যৱসায়ত মই মনোযোগ দিলোঁ আৰু ব্যৱসায়টো মই আৰম্ভ কৰাৰ সময়ত মোৰ বৰ বিশেষ এটা পইচা হাতত নাছিলে দহ হাজাৰমান টকা আছিলে আৰু সেই দহ হাজাৰ টকাৰে কি ব্যৱসায় কৰিম সেইটো মই চিন্তা কৰি পেলাই শেষত গৈ পেলাই মই হাৰ্ডৱেৰ দোকান এখনেই আৰম্ভ কৰিম বুলি পেলাই মনত স্থিৰ কৰিলোঁ আৰু হাৰ্ডৱেৰ দোকানখন দিয়াৰ সময়ত দোকান এখন মই ছিলেক্ট কৰাটোৰ কথা আহি পৰিছিলে দোকানখন মই ছিলেক্ট কৰিছিলোঁ এনেকুৱা এখন ঠাইত যিখন ঠাইত মই দোকানখন ষ্টাৰ্ট কৰিলে মোৰ অকণমান ব্যৱসায়টো উন্নত হ'ব বুলি ধাৰণা কৰিছিলোঁ ঠিক তেনেকে দোকান এখন মই ছিলেক্ট কৰাৰ পিছত দোকানখন ষ্টাৰ্ট কৰিলোঁ দহ হাজাৰ টকাৰে কিছু সেই দহ হাজাৰ টকাৰে কিছু মই ফাৰ্নিচাৰ কিনিলোঁ কিছু দোকানৰ বস্তু সোমোৱালোঁ তেনেকেই খুব কম পৰিমাণেৰে মানে দোকানখন মই ষ্টাৰ্ট কৰিলোঁ ষ্টাৰ্ট কৰি পেলাই আজি কিছু মই ভাল প'জিচনত মই উপস্থিত হৈছোঁ